আমাৰ গাঁৱৰ অঞ্চলত বেমাৰ আজাৰ হ'লেও আমি কিছুমান বেমাৰীক সোনকালে দেখুৱাব কাৰণে আমি কিছুমান ডক্টৰ নাৰ্ছ বা দৰৱ পাতি পোৱা নাযায় আৰু চিকিৎসাৰ কাৰণে বেমাৰ দেখুৱাৰ কাৰণে ধৰক কেতিয়াবা নাৰ্ছ কেতিয়াবা কম্পাউণ্ডৰ আৰু কেতিয়াবা দৰৱ পাতিৰ অসুবিধাৰ কাৰণে বহুত কষ্ট হয় আমাৰ গাঁৱৰ অঞ্চলৰ আমাৰ সুবিধা নাথাকে আৰু চহৰৰ অঞ্চলত কিছু ডাঙৰ ডাঙৰ মানুহৰ গাড়ী মটৰ থাকে তেওঁলোকৰ সুবিধা হয় আৰু তেওঁলোকৰ ডক্তৰ বা দৰৱ পাতি যিকোনো ক্ষেত্ৰত তেওঁলোকৰ অসুবিধা নহয় আৰু যিকোনো ধৰক ক্ষেত্ৰতে তেওঁলোকৰ বেমাৰ আজাৰ দেখুৱাৰ সুবিধা আছে আৰু যিকোনো

দৰৱ পাতি বা মেডিচিন পাবৰ কাৰণেও তেওঁলোকৰ অসুবিধা নাই আৰু আমাৰ গাঁৱৰ অঞ্চলৰ কাৰণে বহুতখিনিয়ে অসুবিধা হয় মই ইমানকে কৈ বৃত্তৃতা সামৰণি মাৰিলোঁ